অসমীয়া ভাষাটো সংস্কৃত বা ইংৰাজীৰ দৰে আন ভাষা দৰে দ্বাৰা প্ৰভাৱিত হৈছে কাৰণ আজিকালি প্ৰায়ভাগ অসমীয়া স্কুলত ইংলিছটো শিকোৱা হৈছে ইংলিছটো প্ৰাধান্য় হিচাপে শিকোৱা হৈছে এতিয়া অসমীয়া ভাষাটো আপোনাৰ প্ৰায়ভাগ ইংলিছ ভাষা জড়িত হৈ থাকে কাৰণ সেইবোৰ সৰুৰ পৰাই স্কুলত শিকোৱা হয় ধৰক আজিকালি যোনবোৰ পোৱালিয়ে অসমীয়া স্কুলত পঢ়ে সিহঁতে ধৰক ইংলিছটো শিকিব গৈ সিহঁতে স্পষ্টকৈ অসমীয়াটো ক'ব নোৱাৰে আৰু অসমীয়াটো ক'বলৈ মানে অসমীয়া কোৱাৰ মাজতো অসমীয়া কোৱা কোৱা কথা কোৱাৰ মাজতো সিহঁতে প্ৰায়ভাগ ধৰক ইংলিছ শব্দ ব্য়ৱহাৰ কৰে ইংৰাজী শব্দ ব্য়ৱহাৰ কৰে আৰু অসমীয়া ভাষাটো সংস্কৃত ভাষাৰ লগত সংস্কৃত ভাষাৰ ওপ ভাষাৰ নিচিনাকৈও প্ৰভাৱিত হৈছে কাৰণ সংস্কৃত ভাষাটোও আমি হিন্দী ভাষাৰ দৰে সমানে পাওঁ কিন্তু সংস্কৃত ভাষাত লিখনি আৰু কিছুমান পঢ়নি বহুত বেলেগ হয় সংস্কৃত ভাষাত ধৰক যেনেদৰে হিন্দী ভাষাৰ দৰে লিখনি আৰু লিখনি আৰু পঢ়নি আছে সেইদৰে অসমীয়া ভাষাৰ লিখনি আৰু পঢ়নি সংস্কৃত ভাষাৰ অলপ ধৰক প্ৰভাৱ পৰা যায় এইদৰে অসমীয়া ভাষাটো আৰু কিছুমান ধৰক ভাষা যেনেকৈ হিন্দী বড়ো ভাষা আৰু নেপালী ভাষা ধৰক যোনবোৰ মানুহে নেপালী কয় ধৰক অসমীয়া ভাষা শিকে কিন্তু সিহঁতে সেই নেপালী কোৱাৰ মাজতো অসমীয়া কয় তাৰ মাজতে সিহঁতে অসমীয়া ভাষাৰ লগতে কিছুমান নেপালী ভাষাও সোমোৱাই দিয়ে সেইবাবে অকণমান সংমিশ্ৰিত হৈ অসমীয়া ভাষাটো সংস্কৃত আৰু ইংৰাজীৰ দৰে আনভাষাৰ মানে সলনি হৈ প্ৰভাৱিত হৈছে মানে অসমীয়া ভাষাটো যোনটো আমাৰ খাটি অসমীয়া বুলি কয় ধৰক আমাৰ শ্ৰীমন্ত শংকৰদেৱে আৰু মাধৱদেৱে লিখি যোৱা যোনটো বজ্ৰাৱলী ভাষা সেইবোৰ সলনি হৈ হৈ আমাৰ যোনখিনি নৰ্মেল মানুহে কয় সাধাৰণ মানুহে কয় সেই মানুহখিনিয়ে ধৰক যোনটো অসমীয়াটো কয় সেই অসমীয়াটো সেই বজ্ৰাৱলী ভাষাৰ পৰা সলনি হৈছে আৰু আজিৰ দিনত এই অসমীয়া ভাষাটো যোনবোৰ ইংৰাজী স্কুলৰ পোৱালিবিলাকে শিকে তাৰ মাজত ধৰক অসমীয়াৰ মাজত ইংৰাজী সোমাই যায় ইংৰাজী সোমোৱাৰ মাজত এই তাৰ মাজতো অকণমান প্ৰভাৱ পৰিছে অসমীয়া ভাষাটো অকণমান সলনি হৈছে ভৱিষ্য়তে হয়তো এইয়া অসমীয়া ভাষা কৈ পেলাই আৰু সংমিশ্ৰিত বেলেগ ভাষা সংমিশ্ৰিত হৈ আৰু বেলেগ ভাষাও উপনীত হ'ব পাৰে